তোমাক নিজক লৈ আচলতে কেনেদৰে ব্যস্ত ৰাখা তুমি তাৰ বিষয়ে অলপ কোৱাচোন তোমাৰ নিজক লৈ কিবা সপোন থাকিব পাৰে লগতে তোমাৰ মা দেউতাই কেনেদৰে তোমাক সহায় কৰে তোমাৰ সপোন গঢ়াত আৰু তুমি আজৰি সময়ত বা ইস্কুলৰ টাইমত কেনেদৰে সময়খিনি পাৰ কৰা লগতে তোমাৰ বন্ধুবৰ্গৰ কথাও কোৱাচোন মোক মই আচলতে পঢ়া শুনা কৰি ভাল পাওঁ মোৰ প্ৰিয় ছাবজেক্টটো হ'ল ছায়েঞ্চ ছায়েঞ্চৰ কেমিষ্ট্ৰিৰ যোনবোৰ ইকুৱেশ্যন্ছ ফিজিক্সৰ যোনবোৰ ছাম্ছ সেইবোৰ কৰি কিনে মই অত্য়ন্ত সুখী হওঁ মোৰ ফ্ৰী টাইমখিনিত মই নাচি ভাল পাওঁ বা অলপ মোৰ ফোনটোৰ লগত ব্যস্ত হৈ ভাল পাওঁ মই আচলতে ভাৰত নাট্যম বা ক্লাচিকেল ডাঞ্চবোৰৰ লগত বহুত জড়িত হৈ আছোঁ মই ভাৰত এজনী প্ৰফেশ্যনেল ভাৰত নাট্যম ডাঞ্চাৰ হয় আৰু মই নাচি বহুত ভাল পাওঁ আৰু লগতে মই ফোনতো কেতিয়াবা মোৰ ফ্ৰী সময়খিনিত ইন্ষ্টাগ্ৰাম বা ফেচবুকত অলপ মানে টাইম স্পেন কৰি কিনে ভাল পাওঁ ৰীল্ছ চাই কিনে বা বনাই কিনে মোৰ অনলাইন ফ্ৰেণ্ডছবিলাকৰ লগতো কথা পাতি কিনে ভাল লাগে যিহেতু মোৰ এ এজনী মেকুৰীও আছে তাইৰ নামটো হ'ল পেপাৰ তাই আচলতে তাইৰ লগত সময় স্পেন কৰি টাইম স্পেন কৰি কিনেও কিন্তু বিৰাট ভাল লাগে তাই মোৰ লগত খেলি কিনে বিৰাট ভাল পায় মই আচলতে মই আচলতে ৰান্ধিও ভাল পাওঁ কিন্তু মই ঘৰত কেতিয়াবা মাহঁত নাথাকিলে অকলে অকলে কেতিয়াবা কিবা খাব মন গ'লে কিবা এটা ৰান্ধি কিনে খাওঁ আৰু আৰু লগতে তাৰে পাছত মই মা দেউতাহঁতৰ লগত টাইম স্পেন কৰি কিনেও বহুত ভাল পাওঁ ৰাতিপুৱা শুই উঠাৰ পৰা মাহঁতে যিটো যত্ন লয় স্কুল যোৱাৰ সময়ত মায়ে সদায় টিফিন বনাই দিয়ে মোৰ লাঞ্চবক্স ৰেডি কৰি পানী বটল দিয়ে মোৰ ইউনিফৰ্মবোৰ ঠিক কৰি দিয়ে তাৰপাছত মাই ৰান্ধা খোৱা বস্তুবোৰৰ টেষ্টেই বেলেগ আৰু মাই আচলতে ৰান্ধি বিৰাট ভাল পায় আৰু ৰান্ধি কিনে খুৱাই বিৰাট ভাল পায় ঘৰত মা দেউতাৰ লগতে আইতা বৰমা আৰু বৰদেউতাও আছে কিন্তু মাই ৰান্ধা খানাৰ টেষ্টেই বেলেগ মই যদিও মোৰ বন্ধুসকলৰ লগত বা কেতিয়াবা এনেই বাহিৰত ৰেষ্টুৰেণ্ট বা হোটেলত খাওঁ মাৰ খানাৰ টেষ্টটো কেতিয়াও মানে পাহৰিব নোৱাৰোঁ সেইটো এটা বেলেগ টেষ্ট আৰু ৰাতিপুৱা স্কুলৰ টাইমত ৰাতিপুৱা সোনকালে উঠি গা পা ধুই স্কুলৰ কাৰণে ৰেডি হৈ কিনে মই স্কুলত বাৰু গাড়ীতে যাওঁ তাৰপাছত স্কুলত যাই ক্লাছ কৰি কিনে ক্লাছ কৰোঁ তেতিয়া লগৰবিলাকৰ লগত ভালকৈ টাইম স্পেন হয় আকৌ ঘৰত আহি কিনে মই ভাত চাত খাই অলপ টাইম জিৰণি লৈ কিনে মই আকৌ টিউশ্যন কৰিব কাৰণে যাওঁ টিউশ্যনৰ পৰা আহি অলপ টাইম ৰেষ্ট লৈ অলপমান ফোন চাই বা কিবা ঘৰৰ সৰু সুৰা কাম কৰি কিনে মই পঢ়িবলৈ বহোঁ তাৰপাছত যোনবোৰ দিনৰ কাম আছিল মানে হোমৱৰ্ক্ছ এন অল স্কুলত যোনবোৰ দিছিল হোমৱৰ্ক্ছ বা স্কুলৰ যিবোৰ কাম সেইবোৰ কৰি কিনে অলপ টাইম জিৰণি লৈ ৰাতিৰখিনি সামৰোঁ আৰু আৰু বিশেষকৈ বন্ধৰ দিনত যেনে ছানডে' বা যিকোনো অকেজন্ছ হওক ছানডে'ৰ দিনটোত যিহেতু অলপ দেৰিলৈকে শোৱা যায়ে শুই উঠি কিনে মাহঁত যিহেতু মাহঁতো মাহঁতো সেইদিনাখন ঘৰতেই থাকে চব আইতা বৰমাহঁত চব ঘৰত থাকে সিহঁতৰ লগত টাইম স্পেন কৰা যায় ৰাতিপুৱা শুই উঠি ব্ৰেকফাষ্ট কৰি কিনে নিজৰ নিজৰ চবেই কামবোৰ কৰে অলপ ছানডে'ৰ দিনটোত স্কিন কেয়াৰ কৰিব কাৰণে কিন্তু অলপ টাইম পায় আৰু সেইখিনি ছানডে'ৰ দিনটোত ক'ৰবাত ফুৰিব যোৱা বা ছানডে' বুলি নহয় যিকোনো ৱিকেণ্ডতে বা বন্ধত ফেমিলিৰ লগত টাইম স্পেন কৰি ক'ৰবাত ফুৰিব যোৱা হয় বা ঘৰতে কেতিয়াবা মুভি বা মুভিবোৰ চোৱা হয় মুভি বা যিকোনো ছিৰিজ এন অল তাৰপিছত ৱিকেণ্ডত যেনেকৈ চবেই একে একেলেগে এসাঁজ খাই সেইটো এটা ম'মেণ্ট হয় সেইটো ম'মেণ্ট মানে চবতে সেনেকৈ বিচাৰি নাপায় ইভিনিং টাইমত চবেই যেতিয়া একেলেগে বহি চাহ খাই নিজৰ দিনটোৰ কথাবোৰ কয় বা সিহঁতৰ লগত ঘটি থকা যোনবোৰ ঘটনা হৈছে যোৱা কেইদিনত সেইবোৰ কথা তেতিয়া চবেই শ্বেয়াৰ কৰে নিজৰ থট্ছবোৰ শ্বেয়াৰ কৰে সেইবোৰ এটা ম'মেণ্ট হৈ ৰৈ যায় এন লাষ্টলি মোৰ বন্ধুসকল কব'লৈ গ'লে এনেকুৱা বন্ধু পাবলৈ বহুতেই টান আজিকালিৰ যুগত এনেকুৱা বন্ধু পাবলৈ হ'লে বহুত টান মোৰ যোনবোৰ লগৰ হয় সিহঁতে ক'ব গ'লে সিহঁতৰ লগত চবতকৈ বেছি টাইম স্পেন কৰা যায় আৰু সিহঁতৰ নিচিনা কোনো হ'ব পৰা নাই এতিয়ালৈকে আছে মোৰ বহুতো ভাল বন্ধু আছে লগতে বেয়াও আছে ভাল বন্ধু যেনে আছে কেইজনীমান ল'ৰাও আছে ছোৱালীও আছে যেনে পৰী প্ৰাচুৰ্য ৰৌণক অনীশ আৰু বহুতো আছে কিন্তু ইহঁতে মানে ইহঁতৰ লগত থাকি কিনে কিবা এটা ভাল লাগে যেতিয়াই মোৰ মনটো যদি কেতিয়াবা বেয়া হয় বা মই যদি কিবা এটা প্ৰব্লেমত পৰোঁ সিহঁতে সদায় মোৰ লগতে থাকে সিহঁতে সদায় মোৰ সহায় কৰি আহিছে মোক যদি কেতিয়াবা কিবা নোট্ছ লগা হয় বা যিয়েই নহওক সিহঁতে সদায় মোক সহায় কৰি আহিছে আৰু আশা কৰিছোঁ আগলৈও কৰি যাব মোৰ সিহঁতে মোৰ সিহঁতৰ লগত টাইম স্পেন কৰি কিনে মই বহুত ভাল পাওঁ সিহঁতৰ লগত নিজৰ সুখ দুখৰ কথাবোৰ শ্বেয়াৰ কৰি কিনে ভাল পাওঁ সিহঁতেও ভাল পায় যেতিয়া কিবা আমি এতিয়া লাইক এটা টাইমৰ পাছত চবেই বেলেগ বেলেগ স্কুল বেলেগ বেলেগ জেগাত গুচি গৈছে কিন্তু আমাৰ কণ্টেকবোৰ এতিয়াও আছে লগত কেতিয়াবা মাজে মাজে বন্ধত বা ৱিকেণ্ডছত আমি কেতিয়াবা গেট টুগেডাৰ প্লেন কৰোঁ কাৰোবাৰ ঘৰত সেনেকৈ যাই কিনে তাতে অলপ হাঁহি ধেমালি কৰোঁ খোৱা বোৱাৰ পৰা আদি কথাবোৰ পাতি কিনে ইমান দিনৰ কিবা এটা ভাল লাগে মোৰ ভাল বন্ধু যদিও আছে লগতে বেয়া বন্ধু কেইজনীমানো আছে কেইজনমানো আছে যেনে সিহঁতে মানে কথাবোৰ আঁৰ মানে য'ৰ ত'ৰ কথাবোৰ লগাই ভাল পায় মানে সম্পৰ্কবোৰ ভাঙিব খোজে ভাল সম্পৰ্কবোৰ বেয়া কৰিব খোজে মনত বহুত বেয়া ভাৱ লৈ কিনে থাকে মই সিহঁতৰ ভাল বিচাৰোঁ যদিও সিহঁতে মোৰ ভাল নিবিচাৰে মই বিচাৰোঁ যে চবৰে ভাল হয় চবেই সুখী হয় চবৰে মংগল হয় আৰু চবেই যাতে সুখী হৈ থাকে